যিহেতু আগৰ দিনত বাঘে গৰু হওক বা মহেই হওক পথাৰৰ পৰাও নি অন্যহাতে ৰাতি গোহালিৰ পৰাও নিয়ে আমাৰ সেইখিনি আমি নিজেও পাইছোঁ তেনেকুৱা ঘটনা কিন্তু আমাৰ ককাহঁতে বা দেউতাহঁতেও কয় তেতিয়া হাবি জংঘল বেছি আছিল গতিকে হাবিৰ মাজত বাঘে গৰু বা ম'হ নিয়াটো স্বাভাৱিক কথা কিন্তু কি হয় সেইখিনি সংৰক্ষণ কৰিবলৈ হ'লে গৃহত ম'হ থকা ঠাইত বা গৰু থোৱা ঠাইত ভাল ধৰণে গঁড়াল বনোৱাৰ ব্যৱস্থা কৰা হয় আৰু কি হয় তাত যদি বাঘ অহাৰ কিবা অনুমান পোৱা যায় তেতিয়া কি কৰে গোহালিত টিঙত এটা তলঙাৰ নিচিনা ব্যৱস্থা কৰি সেইটো আঁৰি থোৱা হয় যদি বাঘ অহাৰ কিবা উমান পোৱা যায় তেতিয়া সেইডাল ভিতৰৰ পৰা জোকাৰি দিলে কি এটা ডাঙৰ চাউন হয় চাউন হ'লে বাঘটো আঁতৰি যায় বা কেতিয়াবা এনেকুৱাও কৰা হয় তাত জুই ধৰি থোৱা হয় জুইলে বাঘে নিশ্চয় ভয় কৰে গতিকে সেইপিনে তেনেধৰণৰ আগৰ দিনৰ ব্যৱস্থা আছিলেই গতিকে আমাৰ ককাঁতেও তেনেকে কোৱা এটা কথা মনত আছে যে বাঘে এই গঁৰালৰ গঁড়াল দেখিলে সোমাবলৈ ভয় কৰে লাগিলে সি ভগা চিগাই হওক যদি গঁৰাল দেখে তেতিয়াহ'লে বাঘে তাত সোমাবলৈ ভয় কৰে গতিকে তেনেধৰণেই আগৰ দিনত এই ব্যৱস্থাৰ দ্বাৰাই লোৱা হৈছিল গতিকে এবাৰ এটা বাঘে ককাই কোৱা মতে বাঘ এটা আহিল ম'হ আছিলে ম'হ এটা জগিছিলে ম'হজনী জগিছিলে পোৱালি পোৱাৰ পাছতে কি হয় সিহঁতে গোন্ধ পাই গোন্ধ পাই আহিলে আহিলত বাঘটো ওচৰ পোৱাৰ লগে লগে ম'হজনীয়ে মানে গম পালে গম পোৱাৰ পাছত কি কৰিলে ম'হৰ সিং কিটাটো সাংঘাটিক ধৰণৰ গতিকে অহা দেখি পোৱালিটোক তাই বুকু মানে ঠেঙৰ মাজত সোমোৱাই ল'লে লৈ পেলাই কি কৰিলে বাঘটোৱে জুপ লৈ আছে তাইও দেখি আছে গতিকে বাঘটোৱে জাপ মাৰি দিয়াৰ লগে লগে তাই পোনচাতেই শিং মাৰি দিলে বোলে দুইটা শিঙৰ মাজত বাঘটো ৰৈ গ'ল তাৰপিছত এছাৰি এছাৰি বাঘটো মাৰিলে বুলি আমাক ককাহঁতে কোৱা আমি গম পাওঁ